ৰেলৰ বিষয়ে ক'বলৈ গ'লে তো ধৰক ছিটসমূহ থাকে ওপৰত তলত মাজত দিনত যাব কাৰণেতো বাৰু ঠিকে ঠাকে অলপ অসুবিধা সন্মুখীন হয় কাৰণ ধৰক মাজৰ ছিটটোতো খুলি দিয়া হয় তেতিয়া ধৰক তিনিজন তলতে বহি যাবলগা হয় ৰাতি হ'লেতো ধৰক গোটেই ছিট তিনিটা শুব পৰাকৈ কৰি দিয়া হয় যাক কোৱা হয় আপোনাৰ এইটো শ্লিপাৰ ছিট বুলি এতিয়া ধৰক মাজৰ ছিটটোত অলপ অসুবিধাৰ সন্মুখীন হয় যিসকলে শুৱে ওপৰতো মানুহ থাকে তলতো মানুহ থাকে কিন্তু ওপৰত যিসকল শুৱে ধৰক তেওঁলোকৰ কাৰণে ধুনীয়া একেবাৰে তলত যিসকল শুৱে তেওঁলোকৰ কাৰণেও অসুবিধা হয় কাৰণ ওপৰত ব্যক্তি শুই থাকে থিয় হ'বৰ কাৰণে বা বহিম বুলি ক'বৰ কাৰণে বহিবলৈ অলপ দিগদাৰ হয় আৰু ইঞ্জিনৰ মাতটোতো সকলোৱে জানেই যে জক জক জক জক গৈ থাকে আৰু কিছুমানৰ কি হয় আপোনাৰ বহুত দেৰি বহুত দিন বহুত ৰাতি তেনেকৈ যাত্ৰা কৰি থাকে তেতিয়া ধৰক ৰেলৰ যিটো জোকাৰণি হয় সেই জোকাৰণিটো মানুহে অনুভৱ কৰি থাকে অহাৰ পিছদিনাখনো আৰু মোৰ ৰেলেৰে ভ্ৰমণ বুলি ক'লেতো ধৰক গুৱাহাটী দি গৈছোঁ ডিব্ৰুগড় গৈছোঁ তেনেকৈ বহুত জেগা ভ্ৰমণো কৰিছোঁ বাৰু নকৰা নহয় যেতিয়া ধৰক বাহিৰত কিবা এটা বস্তু চাবলৈ যাওঁ কিবা ভ্ৰমণেই হওক বা মঠ মন্দিৰেই হওক সেইবিলাক ভ্ৰমণ কৰিবলৈ হ'লে ৰেলেদিয়ে যাত্ৰা কৰোঁ